অঁ ৰূপশ্ৰী অঁ শুন না মোৰ কি হৈছে এই নক'বি আৰু মানে মোৰ এই কি হৈছে জানো বমি জ্বৰ একদম মূৰৰ বিষ জানো কি হৈছে খোৱাটো মই তেনেকৈ একো খোৱা নাই হ'ল কেইদিনমান জ্বৰ বমি গা মূৰৰ বিষ কি কৈছ মেডিচিন খাইছোঁ ভাল পোৱা নাই তাকে তাকে তোৰ ওচৰলৈ যাম ভাবিছোঁ কোনদিনা যাম তাকেতো আমাৰ ইয়াত কোনদিনা থাক তই আমাৰ বৰগাঙত কোনদিনা বহ বা বুধবাৰে অঁ বুধবাৰে কিমান সময় অঁ হ'ব তেতিয়াহ'লে মই যাম দেই অঁ দে আৰু খবৰ খাতি ক অঁ মই এইয়া আৰু বেমাৰ

অঁ অঁ ঠিক আছে দে